ফোন এটা কৰি বা হোৱাটছ এপ বা বেলেগ ছ'চিয়েল মিডিয়াৰ দ্বাৰা

যিবোৰ বস্তু আমি ইয়াতকেছে কেতিয়াবা ব্যৱহাৰ কৰিলে এইকেইটা বস্তু নাই তোবা আমি দূৰৰ পৰা আনিব লাগিব সেই ফ্লিপকাৰ্ট এমাজন